ৰন্ধা বঢ়া কামটো কেৱল মহিলাৰ বুলি মই নেভাবোঁ পুৰুষ মহিলাই সমানেই ৰন্ধা বঢ়া কৰিব লাগে হয়তো আগতে মহিলাই ৰন্ধা বঢ়া কৰিছিল পুৰুষে কৰা নাই আজিকালি মহিলাৰ কাম থাকে চাকৰি বাকৰি কৰে বাহিৰত ওলাই যাব লাগে ল'ৰা ছোৱালী কাৰণেও যাব লাগে স্কুলৰ কাৰণেও যাব লাগে সেই কাৰণে পুৰুষেও ৰন্ধা বঢ়া কৰিব লাগে আকৌ মহিলা অসুবিধা কাৰণেও নোৱাৰে তেতিয়া পুৰুষে বনাব লাগে আমাৰ পৰিয়ালত পুৰুষে ৰন্ধা বঢ়া কৰে মোৰ মানুহজনেও বহুত ভাল ৰান্ধে মোৰ দেউতাও ৰান্ধে সময় যোনে পাই মোৰ অসুবিধা হ'লেও মোৰ মানুহজনে ৰান্ধে নাইবা তেওঁ কামত গ'লে মোৰ দেউতাই ৰান্ধে এনেকৈ মোৰ পৰিয়ালত পুৰুষেও ৰান্ধে আমি তেনেকৈ ৰন্ধা বঢ়া কৰোঁ